ঠিক লোকৰ কাৰণে খাদ্য প্ৰস্তুত কৰিবলগীয়া হওতে মোৰ অলপমান ভয়ো লাগিছিল অলপমান ভালো লাগিছিল কাৰণ মোৰ ৰুমত এটা অভিজ্ঞতা আছে যিটো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ এবাৰ আমি ৰুমত খানা খাবলৈ আহিলোঁ তাৰ পাছত আটাইকেইটা ফ্ৰেণ্ডক মাতি দিলোঁ তাৰপাছত সকলোৱে মোকে ভাতটো বনাব দিলে তাৰপাছত মই ভাতটো বহাই দিলোঁ ভাতটো বহাই দিয়াৰ পাছত মইটো গম পোৱা নাছিলোঁ ভাতত কিমান পানী দিব লাগে কি দিব লাগে যেনে ভাতটো জ্বলি গ'ল ভাতটো জ্বলি যোৱা পাছত এফালে আমাৰ মাংস হৈ গ'ল তাৰ পাছত আমাৰ ভাতটোৱে হৈ অহা নাই তাৰপাছত আমি যেতিয়া সকলোৱে খাব বহিছোঁ তেতিয়া আমি চাইছোঁ ভাত লাগে ভাত লাগে তেতিয়াতো আমি ভাতটো বিচাৰি পোৱা নাই তাৰপাছত আমি ভাত চাওঁ যে দেই গ'ল তাৰপাছত আকৌ আমি পুনৰ ভাতটো বহাব লগা হ'ল তাৰ কাৰণে আমি বেলেগ ল'ৰা এটা মাতি আনিলোঁ মোৰে ফ্ৰেণ্ডৰ হয় সি আকৌ পতককৈ বনাই দিলে ভাতকিটা তাৰপাছত আমি খাবলৈ পালোঁ আচলতে ভাতটো সোনকালে বনাই দিয়া কাৰণে সি ভাতটো সোনকালে বনাই দিছিল কাৰণ সি চাউলটো নোধোৱাকৈয়ে সি অলপমান পানী দিলে চাউলটো নোধোৱাকৈ কুকাৰত তেনেদৰে সি বনাই দিছিল আৰু আৰু তাতেই ভাততে আলুটো দিলে তাৰপাছত বেঙেনা আদি বিভিন্ন বস্তু ভাতৰ লগতে ডীম ভাতৰ লগতে দি দিলে তাৰপাছত আমি আৰু খানাটো খাব পাইছিলোঁ তেনেকুৱা ধৰণৰ অভিজ্ঞতাও আছে আৰু অধিক সোনকালে বনাবলৈ হ'লে আপোনালোকে ভাতৰ লগতে ডীম আলু সকলো দি দিব পাৰে আৰু দিয়াৰ পাছত তাত এটা বাটিত দুটামান দালি দি কিনে দালিখিনি অলপমান পানী দি কিনে আৰু চাউলকেইটা চাইদে চাইদে আলু ডীম এনেদৰে দিব পাৰে তাৰ পাছত দুটা হুইচেল মৰাৰ পাছত ভাতকেইটাও হৈ যাব আৰু তোমাৰ দালিখিনিও হৈ যাব ডীমকেইটাও হৈ যাব আৰু আলুখিনিও সিজি আহিব এনেদৰে অতি কম সময়তে আমি ভাতকেইটা খাব পাৰিম